ডেংগু জ্বৰ আৰু মেলেৰিয়া হৈছে ভাইৰাছজনিত বেমাৰ এই দুবিধ বেমাৰে অসমত বহু সময়ত বহুবাৰ মহামাৰী প্ৰকোপৰ সৃষ্টি কৰিছে এই বেমাৰসমূহ ৰোধ কৰাৰ বাবে চৰকাৰৰ ফালৰপৰা বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হয় তাৰ ভিতৰত অন্যতম কিছুমান ব্যৱস্থা হৈছে ডিডিটি ছটিওৱা প্ৰধানতঃ ডিডিটি ছটিওৱা লগতে আমি আমাৰ জনসাধাৰণে কিছুমান সাৱধানতা অৱলম্বন কৰাটো জৰুৰী যেনে আমি যেতিয়া শুবলৈ লওঁ তেতিয়া সদায় আঁঠুৱা তৰি আমি শুব শোৱাৰ অভ্যাস কৰিব লাগে লগতে আমাৰ চৌপাশ সদায় চাফ চিকুণ কৰিব লাগে আৰু আমাৰ ওচৰত আমি যত্ন ৰাখিব লাগে যে আমাৰ ওচৰত কোনো ধৰণৰ পানী দ'ম খাই নাথাকে সেই যদি কিছুমান ঠাইত এনেকৈ পানী দ'ম খাই থাকে সেই পানীতে মহবোৰে কণী পাৰে আৰু তাৰ পৰা বংশ বৃদ্ধি হৈ এইবোৰ ৰোগৰ এই ৰোগবোৰৰ সৃষ্টিকাৰী মহবোৰৰ জন্ম হয় আৰু বিভিন্ন মানুহৰ দেহলৈ সিঁচৰিত হয় এই ৰোগবোৰে বৰ্তমান বৰ্তমান বৰ্তমান এই ৰোগবোৰে বৰ্তমান বিভীষিকাৰ সৃষ্টি কৰাটো কমাইছে যদিও এটা সময়ত এই ৰোগসমূহে বা বিভিন্ন বহু মানুহৰ প্ৰাণ কাঢ়ি নিছে বিভিন্ন প্ৰথিতযশা লোকৰো এই ৰোগৰ দ্বাৰা প্ৰাণহানি ইতিমধ্যে হৈ গৈছে এই ৰোগৰ পৰা বাচি থাকিবলৈ হ'লে আমি কিছুমান লেখতো ল'বলগীয়া স্বাস্থ্যজনিত সাৱধানতা আমি গ্ৰহণ কৰিব লাগিব ধন্যবাদ